হেল্ল' অঁ কি কৰিছে অঁ হেৰি কি বুলি কয় এই মাঘৰ বিহু সেই খানা খোৱা উপলক্ষে হেৰি এশ টকাকে তুলিছে নহয় অঁ অঁ সেই পইচা তোলা দায়িত্বটো মোকে দিছিলে আকৌ মই সেইটো কাৰণে ফোন এটা কৰি চাওচোন অঁ অঁ অঁ অঁ এই পইচা তোলা দায়িত্বতো মোকে দিলে মানে মই বোলো সেই জনাই দিওঁচোন হেৰিও খানা খোৱাৰ কাৰণে এশ টকাকে তুলিছে এইবাৰ

অঁ অঁ চবকে কোৱা হ'ল অঁ হেৰিয়ৰ অ কি আছে লৈ আহিব শাক পাত অঁ অঁ মই সেই আপুনি লাই শাক লৈ আহিব তেতিয়াহ'লে অঁ অঁ আমাৰ ঘৰত সেই আছে বাৰু অঁ অঁ ক'ব লাগিব অঁ অঁ প্ৰত্যেককে কোৱা হ'ল বাৰু অঁ মই বোলো আপোনাকো কৈ দিওঁচোন অঁ অঁ